ৰাতিপুৱা শুই উঠাৰপৰা মই ৰাতিপুৱা সোনকালে চাৰিটা বজাতে উঠি ঘৰ চোতাল সাৰি গোটেই চাৰি ৰাউণ্ডটো মই সাৰি লওঁ তাৰপিছত আৰু মই গোটেই ঘৰৰ হাবি বন কাটি জাবৰসোপা চোতাল সৰা জাবৰসোপা নি এচুকত দমাই মই জ্বলাই পেলাওঁ আৰু গোটেই চাৰি ৰাউণ্ডটো ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ সাৰি লওঁ সাৰি লৈ মই গা পা ধুই চাহ তাহ খাই কৰি আকৌ চাৰিবেৰটো মই চাফচিকুণ কৰি মই ঘৰৰ বাল্টিং এটাত মাটি লৈ গোটেই ঘৰটো মই মোচোঁ আৰু মচি গোটেই জেওৰা শিল আদি কাপোৰ কানি ধুই মই চাৰিবেৰটো পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰাখিব লাগে গোটেই আমি জংঘলে ভৰি থাকিলে অনেক মৌমাখি আৰু মহে বাহ লয় গেলা পঁচা বস্তু পৰি থাকিবলৈ দিব নালাগে আৰু সেইবিলাক পৰি থাকিলে মানুহৰ পৰিৱেশটো নষ্ট হয় সেইবাবে সকলো মানুহকে পৰিৱেশটো চাফচিকুণ হ'ব লাগে আৰু গেলা পঁচা সকলো ক'ৰবাৰ শুকান পাত বস্তু পৰি থাকিবলৈ দিব নালাগে যিকোনো পলিথিন চলিথিন সকলো পৰা চফা কৰি আনি সকলো জুইত পুৰি পেলাব লাগে আৰু জেওৰা সকলো মানুহক কোৱাই জেওৰা জপনা দিয়াই মই চাৰি বেৰটো বেৰি ৰাখিছোঁ আৰু দুটামান গছপুলিও মই চাৰিওকাষতে বেৰি ৰুই দিছোঁ কৃষ্ণচূড়া আৰু অনেক গছৰ পুলি ৰুই মই চাৰিওকাষটো বেৰি পৰিচ্ছন্নতাকৈ ৰাখিছোঁ সদায় মই ৰাস্তা আৰু গছ তল সকলো সাৰি জাবৰ জোঁথৰ জ্বলাই পেলাওঁ আৰু সকলো ধৰণৰ জাবৰ জোঁথৰ পেলাইপিনি আমি সকলো পুৰি এদায় কৰি দিওঁ নহ'লে সেইবিলাকেও জাবৰ জোঁথৰ জমা হ'লেও মানুহৰ লেতেৰা হয় আৰু দেহা মন সকলো সুস্থ থাকিবলৈ হ'লে মানুহৰ চাফচিকুণতাটো মেইন হ'ব লাগে চাফচিকুণ নহ'লে মানুহৰ ঘৰত অনেক বেমাৰ আজাৰে দেখা দিব পাৰে আৰু নলা নৰ্দমা সকলোবিলাক পুতি চাৰিবেৰটো চাফচিকুণকৈ ৰাখিব লাগে যদিহে ঘৰৰ কাৰোবাৰ কাষত নলা নৰ্দমা আছে সকলোবিলাক চাফচিকুণকৈ আপোনালোকে ৰাখি ৰাখিব কাৰণ নলা নৰ্দমাত মহ মহে বাৰিষা হ'লে মহে কণী পাৰে আৰু সেই মহৰদ্বাৰা মানুহৰ বেমাৰ আজাৰ অনেক হ'ব পাৰে কাৰণ অনেক মহে কণী পাৰিলে মানুহৰ ঘৰ ভিতৰত সোমাব আৰু বেমাৰ আজাৰে দেখা দিব পাৰে বেমাৰ আজাৰ হ'লে মানুহৰ অনেক অসুবিধা হয় ল'ৰা ছোৱালী থকা মানুহৰ ঘৰত সদায় চাফচিকুণ হৈ পৰিৱেশটো ৰাখিব লাগে স্বাস্থ্যমত ওচৰতে আমাৰ এখন স্বাস্থ্যকেন্দ্ৰও আছে আৰু সেই সন্মতে সদায় মানুহ মই চাৰি বেৰটোতে ফেনাইল ছটিয়াই ৰাখোঁ আৰু কাৰণ বাহিৰা বস্তু সাপ চাপ সোমাব ভিতৰত নোৱাৰিব আৰু গোটেই জাবৰ জোঁথৰ মই জ্বলাই ৰাখোঁ আৰু হাবি বন হ'বলৈ নিদিওঁ মই কাটি থাকোঁ নিজেই কাটি পেলাওঁ আৰু সেইবিলাকেই মোৰ মোৰ কাম দিনটোত কৰি থাকোঁ ল'ৰাটোকো মই সেই ৰকমেই শিকাইছোঁ কাৰণ গছপুলিও মানুহে ৰুব লাগে গছপুলি ৰুই সকলো ধৰণৰ আৰু মানে চাফচিকুণ কৰি গছপুলিৰ গুৰিত সকলো জাবৰ জোঁথৰ দমাই দিওঁ আৰু হাবি হ'বলৈ নিদিওঁ পৰিৱেশটো ভাল হৈ থাকিলেহে মানুহৰ স্বাস্থ্য পাতিও মানুহৰ ভাল হৈ থাকে